হেল্ল' এইটো তৃপ্তি ৰেষ্টুৰেণ্ট হয়নে অঁ মোক দুই প্লেট চাওমিন লাগিছিলে আপুনি কিমান সময়ত দিব পাৰিব বাৰু মোক এঘণ্টা ভিতৰতে লাগিব মই ইউনিভাৰ্ছিটিৰ কাষৰে দীঘলা গাঁৱৰ পৰা কৈছোঁ ইউনিভাৰ্ছিটিৰ হাই ৰোডৰ পৰা মোৰ দুশ কিলোমিটাৰ ভিতৰত মোৰ ঘৰটো আপুনি দিব পাৰিবহি নে এঘাৰ বজাত দিবহি কিন্তু দেই